হয় আমাৰ ইয়াত জলবায়ু পৰিবৰ্তনৰ কাৰণে অঞ্চল আমাৰ অঞ্চলটোত প্ৰভাৱ পৰে নপৰাও নহয় এতিয়া খাদ্যৰ ক্ষেত্ৰত এতিয়া আমাৰ খাদ্যৰ ক্ষেত্ৰতো ক'ৰোণাৰ সময়ত এতিয়া ক'ৰোণা সময়ত আমি তেনেকৈ ওলাই যাব নোৱাৰোঁ ওলাই গৈ যাব নোৱাৰা কাৰণে আমাৰ খাদ্যৰ অলপ অভাৱ হৈছিলে আৰু এতিয়া খৰাং শুকান দিনত এতিয়া শুকান দিনত মানে বৰষুণ নিদিয়ে বৰষুণ নিদিয়াৰ ফলত পুখুৰীত পানী চানী তেনেকৈ নাথাকে আমাৰ বাৰু ঘৰত মটৰ আছে কুঁৱা আছে এনেকৈ পানীৰ অসুবিধাতো নাই কিন্তু এতিয়া গছপুলি মই বহুত গছপুলি লগাই থৈছোঁ এতিয়া গছপুলিবিলাকত পানী দিবলগীয়া হৈছে শুকান কাৰণে কিন্তু বাৰিষা হোৱা হ'লে তেনেকৈ বৰষুণটো পাই থাকে এতিয়া গছপুলিবিলাকত পানী দিব শুকাই শুকাই গৈছে ফুলগছবিলাক আৰু ফল মূলৰ গছবিলাকো শুকাই গৈছে তাৰ পিছত এতিয়া সেইকাৰণে গছপুলিবিলাক খৰাং শুকান দিনত গছপুলিবিলাক অলপ দিগদাৰ হয় আৰু এতিয়া বেয়া বতৰ ধৰি লওক বেয়া বতৰ তেনেকৈ শিল বৰষুণ এতিয়া বৰষুণটো যোৱা বছৰ কিমান ডাঙৰ বতাহ ধুমুহা হৈছিলে আমাৰ ইয়াতো তেনেকৈ ইয়াতো মানে প্ৰত্যেক বছৰে এনেকৈ বহুত বেয়া বতাহ ধুমুহা হয় এই বছৰো হৈছে বহুতো ঘৰ চৰ ভাঙিছে গছ চছ পৰিছে বহুতো ফল মূলৰ গছ ভাঙিছে তামোল গছ ভাঙি গৈছে ঘৰৰ ওপৰতে গছ পৰে বতৰ বহুত বেয়া হয় টিং চিং ভাঙিয়ো টিং চিং ভাঙি যায় কেঁচা ঘৰৰ টিং চিং উৰি যায় মানে বহুত পানী হৈ যায় পথাৰত খেতি পাথি খেতি পথাৰ কৰা জেগা যেতিয়া বহুতখিনি পানী চানী জমা হৈ যায় এনেকৈ মানে বেয়া বতৰ হ'লে বহুত দিগদাৰ হয় বৰষুণৰ চিজনত